হেল্ল'

অ' ভালে আছা অ' এই আগতে কেইদিন বৰষুণ নাই ঘৰতেই সোমাই আছোঁ একেবাৰে পানীলগা হৈ মেলি অলপ ভাল আৰু এতিয়া ভাল পাইছোগে সেই অ' বতৰৰ কাৰণে ওলাবই নোৱাৰি নহয় হেৰি আজি আবেলি থাকিবানে ফ্ৰী অ' এই অকণমান ওলাই যাম বুলি ভাবিছোঁ অলপ খোজ কঢ়া নিচিনাকৈ অলপ কেইবাদিনো ওলোৱা নাই সোমাইয়ে আছোঁ বৰ বতৰ বেয়া বুলি অ' ছকিডিঙ্গি ফালেই যোৱা কথা ভাবিছোঁ ফিল্ডতে দুপাকমান খোজ কাঢ়ি আহোঁ নেকি অলপ এখিনিও চাৰিআলিতে অলপ মানুহবোৰ ওলোৱা সোমোৱা চায়ো ভাল লাগে গাড়ী ঘোঁৰাবোৰ অকণমান ফিল্ড' পা অ' হ'ব ওলাব তেৱোঁ গ'লে ভাল হ'ব অ' ঠিক অ' অ' ভাল হ'ব তেতিয়াহ'লে আকৌ লাষ্টত আহিব সময়ত চাহ একাপ খাই গুচি আহিম গৰম চাহ অ' হ'ব দিয়া ঠিক আছে